আমাৰ গাঁৱৰ স্কুলত শৌচাগাৰ খোৱা পানী কিতাপ ডেস্ক বেঞ্চ আৰু খাদ্যৰ যোগান ধৰা হয় তথাপিও মই ইয়াত শৌচাগাৰৰ ঠাইত কুমুদ ব্যৱহাৰ খোৱা পানীৰ টেপৰ ঠাইত ফিল্টাৰ খোৱা পানী ব্যৱহাৰ উন্নত মানৰ ডেস্ক বেঞ্চ আৰু বিভিন্ন ধৰণৰ স্বাস্থ্যকাৰী আৰু সুস্বাদু খাদ্য বিতৰণ কৰিব পাৰি